মই পঢ়াকালত বেয়া বেয়া পোৱা বিষয়ৰ ভিতৰত আছিল বুৰঞ্জী আৰু সমাজ অধ্যয়ন এই দুটা বিষয়ে মানে মোৰ অলপ অপ্ৰিয় আছিল কাৰণ এই বুৰঞ্জীত মানে সেই আগৰ এই চনবিলাক কোন ৰজা কেতিয়াৰপৰা কেতিয়ালৈকে ৰাজত্ব কৰিছিল এই কিমান দিন ৰাজত্ব কৰিছিল এইবিলাক কথা মানে অলপ মনত ৰখাটো অলপ অসুবিধা হৈছিল মোৰ যাৰ ফলত বুৰঞ্জীটো অলপ ভাল পোৱা নাছিলোঁ আৰু সমাজ অধ্যয়নতো কোন যুগত কেতিয়া কি কি বিপ্লৱ হোৱা কিবা এনেকে ধৰণৰ এই কথাবিলাকো অলপ মানে মন ৰখাত অসুবিধা পাইছিলোঁ যাৰ ফলত এই বিষয় দুটা মই সিমান মানে মোৰ কাৰণে প্ৰিয় নাছিল মানে যাৰ ফলত মই বুৰঞ্জী এইটো বুৰঞ্জী বিষয়টো স্কুল লাইফৰ স্কুলৰ স্কুল জীৱনতে মই এই ছাবজেক্টটো বাদ দি অন্য ছাবজেক্ট লৈছিলোঁ অন্য বিষয় লৈছিলোঁ ছ'চিয়েল সমাজ অধ্যয়ান অৱশ্যে পঢ়িছিলোঁ যদিও মানে উপায় নাই পঢ়ি সিমান মানে পৰীক্ষাত নম্বৰ ৰাখিব পৰা নাছিলোঁ বিষয়ে সমাজ অধ্যায়নতো বিভিন্ন যুগৰ কথা বিভিন্ন বিভিন্ন যুগৰ কথা তাত পঢ়িব লগা হৈছিল কি কোন যুগত কি কিবা মানে হৈছিল সেইবিলাক কথা মনত ৰখাত অলপ মানে প্ৰব্লেম হৈছিল সমস্যা হৈছিল ইয়াৰ ফলত সেই বিষয়ত মই বেছি নম্বৰো ৰাখিবলৈ সমস্যা হৈছিল বুৰঞ্জীৰ বিষয়ে তেও বুৰঞ্জীৰ বিষয়ে পঢ়িব লগা হয় মানে অতীতৰ অতীতৰ কথা জানিবলৈ বুৰঞ্জী আমাক লাগে বুৰঞ্জীখন হ'ল অতীতৰ দাপোনস্বৰূপ গতিকে বুৰঞ্জী লাগে যদিও কিবা মই সেই বিষয়ে আৰু মোৰ ইমান প্ৰিয় নাছিল যাৰ ফলত মই সেই বিষয়টো বাদ লগা হৈছিল অন্য বিষয় লৈছিলোঁ ছ'চিয়েল ষ্টাডি সমাজ অধ্যায়নতো পঢ়িছিলোঁ পঢ়িলেও সিমান সিমান নম্বৰ ৰখাত সক্ষম নাছিলোঁ